অসমৰ মূল ভাষা হ'ল অসমীয়া যিহেতু অসমত বহু জাতি জনগোষ্ঠী বসবাস কৰে এই জাতি জনগোষ্ঠীবোৰ কিছুমান নিজৰ নিজৰ সুকীয়া ভাষা আছে যিবোৰ ভাষা অসমীয়াৰ যি কিছুমান শব্দ তাৰ লগত মিল আছে যেনে ধৰক বড়ো কাৰ্বি মিচিং মৰাণ ডিমাচা এই ভাষাবোৰ অসমীয়া প্ৰায় শব্দবোৰ এই ভাষা সংমিশ্ৰণ আছে আৰু আমি যিহেতু এই ভাষাবোৰ মানে আমি প্ৰায় বুজি পাওঁ যদি মিচিঙে কিছুমান শব্দ কয় সেই শব্দবোৰ আমি বুজি পাওঁ কাৰ্বিও যদি কিছুমান শব্দ কয় যি শব্দবোৰ বুজি পাওঁ বা তিৱাও যদি কিছুমান নিজৰ ভাষা কথা কয় কথা ক'লে আমি বুজি পাওঁ এইকাৰণে বুজি পাওঁ যিহেতু এই অসমীয়া ভাষাৰ লগত এই ভাষাৰসমূহৰ সংমিশ্ৰণ আছে আৰু সংমিশ্ৰণ থকাৰ কাৰণে আমি বুজি পোৱাত কিছুমান সহায় হয় যেনে কাৰ্বি কাৰ্ডম বুলি কয় কাৰ্ডম মানে নমস্কাৰ

এনেকুৱা ধৰণৰ বিভিন্ন শব্দ আছে শব্দ গাঁথনিবোৰ আমি আমি তেওঁলোকৰ ভাষা কিছুমান আমি বুজাত সহায় হয়